সচৰাচৰ খাদ্য়বোৰ মই যিসকলে খাই তেওঁলোকৰ সোৱাদ অনুসৰিহে মই বনাওঁ খোৱা মানুহজনে অলপমান তুষ্টি সহকাৰে খালে ভাল লাগে মনটো তেওঁলোকৰ ইচ্ছা অনুসৰিহে বনাওঁ কিন্তু মোৰ নিজৰ কাৰণে বনালে সেইটো কথাটো অলপ সুকীয়া হয় কেতিয়াবা বেছি হ'ব পাৰে কেতিয়াবা কমো হ'ব পাৰে মই প্ৰধানকৈ জ্বলা অলপ বেছিকে খাওঁ সেই জ্বলাবোৰ দিওঁ কিন্তু যিসকলক খাদ্য় খাবলৈ নিমন্ত্ৰণ কৰোঁ তেওঁলোকৰ কাৰণে কিছুমানে জ্বলা খাবও পাৰে নাখাবও পাৰে এই নিয়মত আৰু হিচাপ কৰি খাদ্য়খিনি বনোৱা যায় কিন্তু মোৰ প্ৰিয় খাদ্য় হৈছে আদাৰ আঞ্জাটো আদা অলপ মাছেৰে বনালে অলপমান মানে ভাল লাগে সেইটো বনাই মই বেছিকে ভাল পাওঁ আৰু এই আদা বনাবলৈ আদাৰ আঞ্জা বনাবলৈ ডাঙৰ মাছৰ প্ৰয়োজন হয় যিবোৰ বাকলি থকা মাছ সেইটো অলপ বেছি ভাল লাগে আৰু কেতিয়াবা কিছুমান ক্ষেত্ৰত অলপ বাকলি নথকা মাছৰো আঞ্জা ৰান্ধি ভাল লাগে বৰালি মাছৰ লগত আদা দিলে খুব সোৱাদ হয় আঞ্জাখন বৰালি মাছখন মাছবোৰ অলপ ধুনীয়াকে কাটি মেলি লৈ ধুই পখালি অলপ নিমখ হালধি সানি তেলেৰে মচমচীয়াকৈ ভাজিলোঁ তাৰপিছত আদা অলপ বেছিকে লাগিব আদা বেছিকে লাগিব মানে কিমানজন মানুহে খাব তাৰ ওপৰত নিৰ্ভৰ কৰে আদাটো এজন দুজন হ'লেতো এটুকুৰা হ'লেও হয় যদি ভাবোঁ যে আমি দহজন মানুহে খাম তেতিয়াহ'লে আদাটো অলপ বেছিকে লাগিব সেই দহজনৰ হিচাপত তাৰমানে আদাখিনি অলপ থেতেলিয়াই মিহি কৰি লৈ এই আদাখিনি আমি গুলি ল'লো অকমান মানে তাৰ লগত অলপ আমি বটন বুলি কওঁ সেই বটন অলপ লাগে নাইবা পিঠাগুৰি অকণমান এচামুচ নাইবা বেচন এচামুচ আমি গুল ফেটি লওঁ আদাখিনিৰ লগত তাৰপিছত মাছখিনি ভজা হোৱাৰ পিছত আদাখিনি থপথপীয়াকৈ তাতে সেই মাছখিনিতেই দি দিওঁ জ্বলা দিব নালাগে কেৱল আদা আৰু জোখ অনুযায়ী আন্দাজমতে নিমখ অকমান দিলোঁ হালধি অকণমান দিলোঁ তাৰপিছত আমি আদাখিনি ঢাকনিৰে ঢাকি লৈ জুইটো বেছি দিব নালাগে জুই কম জুইতে লাগে মানে গেছত যিটো ৰান্ধো আমি গেছত চিমত দিলে অলপ ভাল হয় আৰু চিমত দিলোঁ এই এবাৰ বা দুবাৰ উতলোৱাৰ পিছত সেইখিনি আমি ঢাকনি গুচাই যেতিয়া চাওঁ তেতিয়া ধুনীয়া একদম ঢকঢকীয়া বগা হয় সেই বগা হোৱাৰ পিছত আমি গম পাওঁ যে চাইডত অকমান ফেন ফেন লাগি থাকে মানে আদাবোৰ উতলি একেবাৰে গলি গৈছে সেইটো লাগি থাকে তেতিয়া গম পাম যে আদাখিনি হৈছে আৰু মাছবোৰতো অলৰেডী আমাৰ ভাজা থাকেৱে আৰু একেলগে সিজে তাৰে লগতে আদাৰ লগত দিছোঁ যিহেতু সিজিবই সেই সিজাৰ পিছতে আমি গম পাওঁ যে ফেনখিনি দেখিলেই গম পাওঁ যে আদাখন হ'ল এই আদাৰ আঞ্জাখন হোৱা বুলি ভাৱি এটা আন্দাজ কৰি নুমাই থ'লো তাৰপিছত ঢাকনিখন দি থ'লো ঢাকনিখন দিয়াৰ পিছত যি ঘামিব ঢাকনিৰ পৰা এটা ঘাম ওলাই নহয় গৰম আঞ্জাখন ঢাকনি এটা দিলে এটা ঘাম ওলায় সেই ঘামৰ পিছত আমি লাহেকে যদি ঢাকনিখন গুচাই দিওঁ তাৰপিছত আৰু অন্য়ৰ লগত আমি ধুনীয়াকে পৰিবেশন কৰি খাব পাৰোঁ আৰু সেইকণ মানে মোৰ ভাল লাগে আদাৰ আঞ্জাখন আৰু তাৰ লগতে আৰু কেতিয়াবা এইটোও ভাল লাগে যে বেঙেনা পোৰাটো বেঙেনা পোৰাখিনিও খাই ভাল লাগে বেঙেনা পোৰাটো মানে কম জুইত ছাঁইত পুৰিব লাগিব একেবাৰে জুই নহয় আৰু ভকভকীয়া ছাঁই থাকে নহয় তাতে বেঙেনাটো পুৰিলোঁ পুৰি তাতে শুকান জলকীয়া নহৰু পিয়াঁজ কুটি ধুনীয়াকে তাৰ লগতে দিলোঁ সানি পিটিকি ল'লো লৈ মানে পৰিবেশন কৰিলোঁ সেইটো এটা ভাল লগা আঞ্জা আৰু ইয়াৰ লগত আৰু কিছুমান আছে যে বন দৰৱ কিছুমানো খাই ভাল লাগে নৰসিংহৰ লগত আলু ভাজি এইবোৰো ভাল লাগে তেনেকে আৰু ভাল লাগে আৰু খায়